ৰহ ৰহ অকণমান ৰহ অঁ ক নাই নাই ক

নালাগে দেই সেইখন যোৱাবাৰ বৰ খেলি মেলি নতুন নতুন কমিটি এখন বনায় যোৱা বাৰৰ লেখিয়া অকণমান এডভান্স দি সৰু ল'ৰাক দিব লাগে

আৰু সেই যোৱাবাৰ প্ৰ'গ্ৰেমবিলাক যে ফাংচনত বেছি গুৰুত্ব দিয়া হৈছে

এটা জেগাতে নহয় মানে কি বৰ বিহুৱতী অঁ বৰ বিহুৱতী আৰম্ভ হৈছে ৰাতি এটা বজাত মৌকুঁৱৰী আৰম্ভ হৈছে নটা বজাত মানে চিষ্টেমেটিক চলিব লাগে বস্তুটো নহয় মিটিংখন ৰাজহুৱাকে মিটিং এখন দিব লাগিব

লাগিব আৰু কালেকচনৰ কথা আছে পইচা নহ'লে বিহু নহয়

প্ৰথম মুঠতে গ্ৰুপ এটা বনাই ল'ব লাগে হোৱাটছ এপ গ্ৰুপ এটা মানুহখিনি এড কৰিব লাগে যিখিনি ল'ৰা আমাৰ ট্ৰৰ্মচতে যোৱাবাৰ

এই মোটামুটি প্ৰত্যেকখন গাঁৱতে পাঁচটা দহটা ল'ৰা ওলাবয়েই আহিব কেলে নাহিব যোৱা বাৰ আহিছে যেতিয়া এইবাৰও আহিব

নাই গোটেইখিনি মিলাব নোৱাৰো অ' মোটামুটি খবৰ খবৰটো খবৰটো দিব ত্ৰিছ চল্লিছখন গাঁও হ'বগৈ কাৰণে সিহঁতিও সিহঁতবিলাক আজিকালি মানে কি হয় গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে বিহু পাতে

কিন্তু প্ৰথম কথা হ'ল কি ল'ৰাকেইটাক

পুৰণা মানুহ কেইটাৰ পৰা ল'ব লাগিব বহুত কণ্ডিশ্যন আছে

অঁ সেইটো সেইটো প্ৰথম অঁ তাৰ পা নেক্সট ছেকেণ্ড আহিলে তোৰ প্লেছ তাৰপৰা কালেকচন

অঁ যোৱাবাৰ অঁ যোৱাবাৰ বিহু যিকেইটা যিখিনি বিহুৱা দলটো আনিছিলোঁ সেইটো একেবাৰে ফকটীয়া নেক্সট আহিলে ধৰি লওঁ এতিয়া ওজা যোৱাবাৰ আমি ওজা চিষ্টেমটো ইয়াত কৰা নাই ওজা কৰিলোঁ আজিকালি নতুন নতুন ল'ৰাই শিকিছে বৰ বিহুৱতী সৰু বিহুৱতী মৌকুঁৱৰী তাৰ পৰা আকৌ দিনৰ ভাগত ধৰি লওক চিত্ৰাংকন প্ৰতিযোগিতা আৰ্ট প্ৰতিযোগিতা মানে কি দিনতো তই ব্যস্ত থাকিব লাগিব আনুষংগিক ধেৰ অনুষ্ঠান আছে পিঠা পনা অনুষ্ঠান প্ৰদৰ্শনী এটা কৰিব পাৰোঁ বস্তুটো মানে কি অকল ৰাতিটোতে সীমাবদ্ধ নহয় দিনতো যদি মানুহখিনি বিজি ৰাখিব পাৰি কাপোৰ কানি প্ৰদৰ্শনী আজিকালি ধৰি লওক যুগটো আগৰ যুগ নহয় আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ কাপোৰ কানি এতিয়া সৰু সৰু যোৱাবাৰ এতিয়া এইবাৰ অলপ দিনৰ আগতে বিহু মেলা পাতোঁতে কাপোৰ পিঠা পনা এনেকে মেলা এখন লৈছে মানুহৰ ইনকামো হ'ব আজিকালি গোটবিলাক আছে গোটবিলাকৰ ইনকামো হ'ল প্লাছ মানে বস্তু দেখিবলৈ ভাল লাগিলে অঁ সেইটো মই কৰি দিম বাৰু সেইটো মই কৰি দিম অঁ মানে শুন গ্ৰুপ প্ৰথম গ্ৰুপটো বনোৱাৰ আগত তই ডাঙৰ মানুহ কেইটামানৰ লগত তই পৰামৰ্শ ল'ব লাগিব যে এনেকে এনেকে যোৱাবাৰৰ লেখিয়াকৈ আমি বিহুখন পাতিব লৈছোঁ গতিকে আপোনালোকে সহযোগ কৰিব নকৰে

পুৰণা মানুহখিনিক নোযোৱাকে তই যে আমি দুটাই ডাইৰেক্ট আগবাঢি যাওঁ সেইটো কথা বেয়া হ'ব প্ৰথম আমি নিজে তয়ে ময়ে গৈ যিখিনি আগৰ পুৰণা বিহুৰ লগত জড়িত কেইটামান মানুহ আছে নহয় সেই মানুহকেইটাৰ ওচৰত গৈ যোগাযোগ কৰি সেই মানুহকিটাৰ পৰা প্ৰথম পৰামৰ্শ ল'ব লাগিব তাৰ পৰাহে এই গ্ৰুপ হওক বা মিটিং হওক আলোচনা কৰিব লাগিব সেই মানুহকিটাক মূলকে ল'বই লাগিব উপদেষ্টা হিচাপে অঁ সিহঁতক মানে কি সিহঁত পৰামৰ্শদাতা সিহঁতি সিহঁতৰ পৰামৰ্শমতেহে আমি কৰিব লাগিব আৰু পুৰণা মানুহখিনি যদি নলওঁ নোলোৱাকে তই একো কামেই কৰিব নোৱাৰোঁ সেইখিনি মানুহ আকৌ তই হোৱাটছ এপ বা কিবাত কৰিব নোৱাৰ তই নিজে যাব লাগিব

যে কেনেকে আমি আগবাঢ়ো কিন্তু মানে এনেকুৱা হয় বস্তুবিলাক আজিকালি আপডেট যোৱাবাৰতকে এইবাৰ ভাল হ'ব লাগিব অঁ আৰু যোৱাবাৰ ভুলখিনি এইবাৰ কৰিব নালাগিব সেই মানুহখিনিয়ে হে আমাক আগবঢ়াই নিব সেইটো প্ৰথম তাৰ পৰা নেক্সট আহিল সেই মানুহকেইজনক যেতিয়া ল'ম লোৱাৰ পিছত আমি বাকী আকৌ মহিলা গোট এটাও ল'ব লাগিব তই অকল ল'ৰাই বিহু পাতিব নোৱাৰে আকৌ ছোৱালীও হ'লেও নহ'ব এতিয়া ছোৱালী কম বোৱাৰী বেছি বোৱাৰীখিনিকো ল'ব লাগিব মানে এতিয়া পঢ়া শুনা ল'ৰা ছোৱালী মানে বোৱাৰী আমাৰ ইয়াত ধেৰ সেই মানুহখিনি তাত বিহু মাৰি আছিলে ইয়াত এতিয়া একো সুবিধাই নাই পোৱা সিহঁতি সিহঁতক যদি অকণমান আগবঢ়াই দিয়া হয় সেই লাইনটো লগাই দিয়া সিহঁতি বহুত আগবাঢ়ি যাব ছেকেণ্ড সেইটো তাৰপিছতহে পিছত তাৰপৰা মিটিং এখন পাতি

এখন মিটিং পাতিব লাগিব লাগিলে দহজনী জনী মানুহে হওক আগৰণুৱা মানুহ লাগিব যিখিনি মিটিং লৈ আহিব সেইখিনি আগৰণুৱা মানুহ আহিব সেই আগৰণুৱা মানুহখিনিকলৈহে কাম কৰিব পাৰিবি

নহয় নহয় ফাইনেন্সটো আহিব পিছত প্ৰথম কাম এটা কৰ কাইলৈ মিটিংখন পাতি মানুহখিনি মিলাই লওঁ আমি দুটা কাম এটা কৰোঁ আমি দুটা গৈ প্ৰথম বয়সীয়াল মানুহকেইটাৰ লগত কথা পাতি লওঁ কাইলৈ আমি আকৌ সেইটো কৰোঁ পিছৰ পৰ্যায়ত পিছত হ'ব পিছত

এই সেইটো কামত ধেৰ আছে সেইটো ইমান মাথা মাৰিব নালাগে সেইবিলাক পাৰ্মিশ্যন অঁ অঁ পাৰ্মিশ্যন ওলিওৱা বা ফাইনেঞ্চিয়েল সেইটো ফাইনেঞ্চিয়েল আমি টিম বনাই দিম নহয় কমিটিখনত ফাইনেঞ্চিয়েল টিম এটা বনাই দিম এক্সটাকে যাব লাগিব নাই নাই পইচাটো চবৰে পকেটৰ পইচা খৰচা হ'বই সেইটো উপায় নাই আৰু যোৱাবাৰ খৰচা নাই হোৱা নেকি পইচা উঠিব পইচাৰ মাথা মাৰিব নালাগে পইচা উঠি যাব মই এটা কাম এটা কৰোঁ শুনিছ নে নাই

তেতিয়াহ'লে কেন্ডিডেটেই ওলোৱা নাই

সেইখিনি আকৌ ঘোষণা নাই হোৱা নহয় এইবাৰ আকৌ চিলেকশ্যনহে এইবাৰ চিলেকশ্য়নহে চিলেকশ্যনহে চিলেকশ্যনহে নহয় নহয় মানে পঞ্চায়তৰ যিখিনি মেম্বাৰ হ'ব মেম্বাৰৰ পৰাই চিলেকশ্যন হ'ব

এতিয়া মেম্বাৰ খিনিৰ পৰা পইচা নাপাৱ মেম্বাৰ খিনিৰ পৰা পইচা নাপাৱ

এই তাতকৈ তাতকৈ বেছি তাতকে সেই কেইটাতকে বেছি দিয়া মানুহ আছে মাথা মাৰা কাম নাই তই কাইলে ওলাই আহিবি দুইটা ঘূৰিমগে অ'কে হ'ব দে বাই বাই